হয় মই দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ বনমাজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শিয়ালপাৰা গাঁৱৰ বাসিন্দা আমাৰ গাঁওখন চৰকাৰীভাৱে মুকলিত মলত্যাগ মুক্ত এলেকা হিচাপে যদিও লোৱা হৈছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণভাৱে এই ব্যাধিটো মুক্ত হোৱা নাই আমাৰ বাবে এই মুকলিত মলত্যাগ কৰাটো কৰা কথাটো একেবাৰে সাধাৰণ কথা নহয় ই এটা ডাঙৰ সমস্যা কাৰণ ইয়াৰ লগত আমাৰ স্বাস্থ্যৰ কথাটো জড়িত হৈ আছে মুকলিত মলত্যাগৰ ফলত আমাৰ বিভিন্ন বেমাৰৰ বীজাণুৱে আক্ৰান্ত কৰিব পাৰে আমাৰ সামাজিক পৰিৱেশটো বেয়া হয় ৰাস্তাই ঘাটে দূৰ্গন্ধৰ ফলত ওলাব সোমাব নোৱাৰা হয় মুঠৰ ওপৰত মোৰ মতে এইটো এটা ডাঙৰ ব্যাধি সেয়ে প্ৰতিঘৰ মানুহৰ ঘৰত শৌচাগাৰ থকাটো দৰকাৰী চৰকাৰে এই কথাবিলাক লক্ষ্য কৰি গাঁৱৰ দুখীয়া পৰিয়াল বিলাকক শৌচাগাৰ বনাই দিছে যদিও এতিয়াও শতকৰা দহঘৰ মানুহৰ ঘৰত শৌচাগাৰ নাই কিছুমানৰ ঘৰত আছে যদিও তেওঁলোকৰ আকৌ মুকলিত মলত্যাগ কৰা অভ্যাসটো এতিয়াও যোৱা নাই সেয়ে আমাৰ মানুহবিলাকো এতিয়া কিছু পৰিমাণে সচেতন হ'ব লাগিব আৰু এই অভ্যাসবিলাক দূৰ কৰিব লাগিব